প্ৰথমে মোৰ ঘৰত কঁঠাল গছ আছে কঁঠাল গছ এতিয়া থুপা খাই লাগি আছে তাপিছত মধুৰিআম আছে আগচাইডেই আছে কঁঠালো আগচাইডেই আছে দুইজোপা আছে পিছ চাইডে দুজোপা আম আছে কঁঠাল গছ আম গছ আছে তাৰপিছতে আম কঁঠাল লিচু লিচু চাৰিজোপা আছে লিচু গছটো মই বহুতে ভাল পাওঁ সেই কাৰণে চাৰিজোপা ৰুই লৈছোঁ আৰু ফুলৰ কথাটো ক'বই নালাগে ফুলৰ কথা মোৰ মানে ফুলৰ বাগিচাখনত বহুত ফুল বিভিন্ন ধৰণৰ আছে ব্ৰহ্ম কমল আছে তাৰ পিছতে অশোক আছে আৰু ফৰগেট মি নট আৰু জবা জবাৰ কেইবাবিধো আছে হালধীয়া কমলা গুলপীয়া বগা বহুত ধৰণৰ আছে তাৰ পিছত মোৰ ধেৰ বিভিন্ন ধৰণৰ অশোকো আছে বগা আছে ৰঙা আছে আৰু মচন্দা ফুল ধেৰ ধেৰ মানে ফুলৰ আৰু এই এইটো নয়নতৰা নয়নতৰা মোৰ বহুত ভাল পাওঁ নয়নতৰা মই বহুতেই ৰুইছো আৰু বিভিন্ন ধৰণৰ মানে এই অপৰাজিতা বগানভেলিয়া বগানভেলিয়া মোৰ তিনিজোপা আছে এজোপা বগা এজোপা ৰঙা এজোপা পিংকত আৰু মচন্দা দুজোপা আছে মচন্দা দুজোপা এজোপা বগা এজোপা গুলপীয়া আৰু বিভিন্ন ধৰণৰ ফুল আছে মোৰ তাত মই কিছুমানত ফুলৰ নামবোৰ পাহৰি গৈছোঁ নাজানো অঁহ তাৰ পৰা কৰিয়া ফুল আছে ইন্দ্ৰমালতী আছে আৰু তাৰ পাছতে হেৰি এইবোৰ ধেৰ বিভিন্ন ধৰণৰ ফুল আছে বহুত ফুলৰে নাম নাজানো এতিয়া পাহৰি গৈছোঁ মই আৰু এইটো জাইবেৰা আছে জাইবেৰা আছে তাৰ পাছতে এইটো ভূমিচম্পা আছে বহুত ধৰণৰ ফুলেই আছে ফুলি আছে এতিয়া বৰ্তমান ফৰগেট মি নট ফুলি আছে গুলপীয়া ৰঙৰ আৰু হালধীয়াতো ফুলি আছে আৰু বহুতেই আছে মানে ফুল কিছুমান কেকটাছ আছে কেকটাছৰ ফুল ফুলি আছে ৰঙা বগা এইবোৰ বহুত কথনা ফুল আছে তাৰ পিছত অশোকৰো ধেই ৰঙৰে আছে ধেই ৰঙৰ ফুল আকৌ ফেয়াৰবল আছে ফেয়াৰবল মোৰ বহুত আছে চাৰিওকাষে মই ফেয়াৰবলে থৈ দিছোঁ ৰুই ফুলাৰ দিনত একদম এনেকুৱাকে ফুলে ভাল আৰু দেখি গোটেই ফুলৰ বাগিচা মানে মই ধুনীয়াকে সজাই থৈছোঁ আৰু মোৰ আহ ফল মূলৰ ভিতৰত মই তেনেকে নিকিনোঁৱে ঘৰতেই থাকে বস্তুবোৰ বহুত কঁঠালতো তিনিজোপা লাগিছে মধুৰিআম লাগি আছে পকী আছে এতিয়াও আৰু লিচু চব ফুল মূলৰ পৰা ধৰি মোৰ বাৰীত মানে বাগিচাখন সৌন্দৰ্য বেলেগ একদম ধুনীয়া লাগে মই ভাল পাওঁ ফুল ৰুই মই ক'ৰবালৈ গ'লেও ফুল এজোপা মোৰ হাতত আহেই মই বজাৰ কৰিবলৈ গ'লেও ফুলৰ পুলি দেখিলে মই ৰ'ব নোৱাৰোঁ কিনি আনো মই আনিয়ে ৰুই থওঁ ধুনীয়াকৈ সাৰ চাৰ দি ধুনীয়াকৈ সজাই পৰাই বহুত ফুলেই আছে মানে ক'ব নোৱাৰি আৰু বহুত ফুল মানে